খেল হৈছে মানৱ জীৱনৰ এটা ইতিবাচক অংগ বা অংগ বুলিয়েই ক'ব পৰা যায় দৈনন নিত্য দৈনন্দিন জীৱনত খেল নহ'লেতো একোৱেই নহয় এতিয়া ধৰক আপোনালোকে যি ধৰণৰ খেলেই নেখেলক লুডুৱেই খেলক আপোনালোকে আপোনালোকে ডবাই খেলক চেছ খেলক বা ফুটবলেই খেলক ক্ৰিকেট খেলক বেডমিন্টন হকী বাস্কেট বল বিভিন্ন ধৰণৰ খেল খেলিব খেল খেলিব পৰা যায় এতিয়া ধৰক আমাৰ অসম চৰকাৰে এটা নতুনকে এটা খেল পাতি গৈছে অলপ দিনৰ আগত আপোনাৰ খেল মহাৰণ এই খেল মহাৰণৰ জৰিয়তে গাঁৱে ভূঞে সোমাই থকা ল'ৰা ছোৱালীবোৰক যদি নিজৰ প্ৰতিভা আছে খেলৰ প্ৰতি প্ৰতিভা বিকাশ কৰিবলৈ তেখেতলোকে চৰকাৰেও এটা সুবিধা প্ৰদান কৰিছে তাতে আপোনাৰ লং জাম্প দৌৰ হাই জাম্প ফুটবল কাবাদী আপোনাৰ ভলীবল চবতে দিছে এই খেলৰ জৰিয়তে মানুহে নিজৰ কেৰিয়াৰো বনাব পাৰে ধৰক এতিয়া আপুনি যদি খেল খেল খেলিব খেলি মেলিকৈ যদি আপোনাৰ খেল যদি ভাল হয় আপুনি ধৰক ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা আন্তঃ ৰাজ্যিক পৰ্যায়ৰ পৰা আপুনি যদি ষ্টেট লেভেলতো খেলিব পাৰে ধৰক তেতিয়া আপোনাৰ খেলৰ জৰিয়তে মানুহৰ বহুত চিনাকী পৰিচয়ো হ'ব পাৰে এতিয়া আমি উদাহৰণস্বৰূপে ল'ব পাৰো মেৰী কম বক্সিং খেলৰ পৰাই তেখেতক সমগ্ৰ বিশ্বই বিশ্বই চিনি পায় আমাৰ শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি কয় তেখেতক ক্ৰিকেট খেলৰ জৰিয়তে সকলোৱে চিনি পায় মহেন্দ্ৰ সিং ধোনী তেখেতকো ক্ৰিকেট খেলৰ জৰিয়তে সমগ্ৰ বিশ্বই চিনি পায় এতিয়া ধৰক নিত্য নৈনন্দিন জীৱনক আমিতো প্ৰায় খেল খেলি আহোঁ মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই আপোনাৰ ভলী খেলোঁ বেডমিন্টন খেলোঁ ক্ৰিকেট খেলোঁ ফুটবল খেলোঁ আৰু খেলটোক যদি আমি ভালধৰণে শিকি মেলি খেলিবলৈ যাওঁ তেতিয়া ধৰক খেলৰ জৰিয়তে আমাৰ বহু বিভিন্নখিনি ধৰণত আমি আগবাঢ়ি যাব পাৰোঁ এতিয়া ধৰক আমি খেল খেলিলে আমাৰ স্বাস্থ্যটো ভালে থাকে স্বাস্থ্যটো ভালে থকাৰ ওপৰত আপোনাৰ দেহ মনবোৰ ভাল লাগি থাকে লগৰবোৰে লগৰীয়াবোৰক লগ ধৰিব পৰা যায় আৰু খেল চাবলৈ বিভিন্ন ধৰণৰ আপোনাৰ ওচৰৰ মানুহবোৰো খেল চাই আনন্দ উপভোগ কৰিব পাৰে যিহেতু খেলৰ জৰিয়তে খেলৰ পৃথিৱীখন এখন বেলেগ বেলেগ পৃথিৱী য'ত আমি সোমাই দিয়াৰ লগে লগে আমাৰ যিমানেই ধৰণৰ যিকোনো সমস্যা নাথাকক কিবা নাথাকক সেইবোৰ আমি অকমাণ সময়ৰ কাৰণে পাহৰি হ'লেও নিজৰ স্বাস্থ্যটো উন্নত কৰি ৰাখিব বুলিয়েই আমি খেলখন খেলোঁ আৰু আজিকালি ল'ৰা ছোৱালীবোৰৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে এটা ভাল খবৰ অসম চৰকাৰে এটা ভাল পদক্ষেপ হাতত লৈছে এতিয়া খেল মহাৰণ এতিয়া খেল মহাৰণৰ জৰিয়তে আমাৰ অঞ্চলৰ পৰা প্ৰায় বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী যাৰ পাৰদৰ্শিতা আছে তেখেতলোক ওলাই অসমৰ বাহিৰত খেলিব অসমৰ বাহিৰত খেলি তেখেতলোকে ষ্টেটৰ বাহিৰত খেলিব নেশ্বনেলত খেলিব বুলি আমি আশা ৰাখিলোঁ আৰু খেল ক'ত খেলা ধূলাৰ জৰিয়তে মানুহৰ দেহ মন আৰু শৰীৰটো প্ৰায় ভালে কৰি ৰাখিবলৈ একমাত্ৰ উত্তম উপায় হৈছে খেল